আমি এজন বয়স্ক মানুহ এ টি এম ৰ পৰা পইচা ওলোৱাৰ পদ্ধতিটো মোৰ সৰুৰ পৰাই শিকিছোঁ এ টি এম ৰ পৰা পইচা উঠানৰ আমি সৰুৰ পৰা মানে দেউতাকৰ প্ৰফিটৰ পৰা চাই চাওঁ ককাৰটো চাওঁ মানে কেনেকৈ পইচা উঠাই সেইটো আমি চাওঁ মানে এতিয়া আৰু সেইটো নাচাওঁ তাতে আপোনাৰ লেখাই লিখাই থাকে কেনেকৈ পইচা উঠাব লাগে কেনেকৈ নুঠাব লাগে তাতে আছে তাৰে পৰা আমি চাই কিনে পইচা উঠাওঁ মানে অলপ দিগদাৰ হয় বয়স অলপ হৈছে সেইকাৰণে অলপ অসুবিধা হয় কিন্তু উঠাব পাৰোঁ পইচাখিনি এ টি এম ৰ পৰা মানে ইয়াতে এ টি এম ৰ পদ্ধতিটো অলপ না এ টি এম টো সোমোৱাৰ পিছত তাৰপিছত কিবা পিন দালবা লাগে পিন দালোৱাৰ পিছত আপোনাৰ কোডখিনি দালবা লাগে আপোনাৰ যিবিলাক কোড আছে আপোনাৰ ছয়টা কোড আছে কোডখিনি মাৰি দিয়াৰ পিছত পইচাখিনি বাহিৰত ওলাই আহে

আমাৰ ইয়াতে এ টি এম আছে আমাৰ পঞ্জাৱ বেংক আছে এই এচ বি আই আছে বহুত ভাল এইবিলাক আৰু বয়স্ক হ'লেও মানে অসুবিধা নহয় তাতে বহুত ভাল পদ্ধতি